আমাৰ ধেমাজি জিলাখনৰ কিছুমান অঞ্চল আছে যেনেকৈ মাছখোৱা মাছখোৱাত কি কৰা হয় আমি খোৱা মাছখোৱাক আজিকালি সৰু শুৱালকুছি বুলি কোৱা হয় কাৰণ শুৱালকুছিত যিহেতু পাট মুগাৰ কাপোৰৰ বাবে বিখ্যাত গতিকে আমাৰ মাছখোৱাৰ চক ধেমাজি ডিষ্ট্ৰিকৰ মাছখোৱা চৌখাম নামৰ এডোখৰ ঠাই আছে য'ত কি কৰা হৈছে বৰ্তমান সময়ত পাট মুগা কাপোৰৰ এটা কিছুমান ইণ্ডাষ্ট্ৰী গঢ় লৈ উঠিছে আৰু এই ইণ্ডাষ্ট্ৰীসমূহ কি কৰিছে উদ্যোগসমূহ কি কৰা হৈছে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সম্পূৰ্ণভাৱে গঢ় লৈ উঠিছে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ লাহে লাহে গতি কৰি আহিছে আৰু তেওঁলোকে গোটেই ধেমাজিখনকে ধেমাজিখনৰ গোটেই গোটেইখনকে কি কৰা হৈছে আৱৰি ৰাখিছে যিবোৰ পাট আৰু মুগা কাপোৰৰ কাৰণে বহুত বিখ্যাত হৈ পৰিছে